মই খেল ক্ৰিকেট খেল ভাল পাওঁ ক্ৰিকেট খেলি ভাল পাওঁ মানে মই সৰু কালৰ পৰাই আমি ইয়াত নিজে কষ্ট কৰি বাঁহৰ মূঢ়া বাঁহৰ মূঢ়া উঘালি সৰু কৰি গোল কৰি পিনি কাটি ৰ'দত শুকুৱাও শুকুৱাই পিনি আকৌ পত ফিল্ডত খেলিবলৈ যাওঁ সেই খেলখন অব চব নিজে প্ৰস্তুত কৰি লওঁ এতিয়াহে যেনিবা বেট নিজে চুচি লওঁ বাহঁৰ খুটি উঘা বনাই লওঁ আৰু ষ্টাম্প চব প প্ৰতিটো বস্তুৱে আমি নিজে প্ৰস্তুত কৰি পিনি লৈ পিনি আমি লগাই ফিল্ডত কৰি পিনি আমি সেই আকৌ বাহঁৰ মূঢ়া এটা দুটা নহয় প্ৰত্যেকৰ হাততে তিনিটা চাৰিটা তিনিটা চাৰিটা ৰ'দত শুকুৱাই লৈ পিনি আনি সেইবিলাক ৰ'দত শুকুৱাও তাৰপিছত আকৌ বাঁহৰ পেড বনাই লওঁ ইষ্টা এইবিলাক বনাই চুচি মেলি চব ঠিক ঠাক কৰি আমি খেল খেলোগৈ এটা প্ৰতিটো ল'ৰা হাততে তিনিটা চাৰিটা বল বাহঁৰ মূঢ়া থাকে আমি সেই ভাগে খেলি খেলি খেলি খেলি য'ত ত'ত মেচ খেলিবলৈ যাওঁ মেচ খেলি পিনি কষ্ট কৰি খেলো আৰু সেই বুলি কষ্ট মষ্ট কৰি খেলি মেলি সেই আমি দিন পাৰ কৰি দিছো